হেল্ল' অ কওক অ কওকচোন মই আছোঁ এনেই এনেই আছোঁ এনেই আছোঁ ঘৰতে অ অ হয়নি পাৰি আকৌ যাব আপুনি গ'লে লগতে অ কিমান টাইমত যায়বা এতিয়া কওকচোন আবেলিলে ন' এতিয়া আকৌ ৰ'দ ৰ'দটো বেছি দি আছে নহয় হ'ব অকণমান আবেলিলৈ গ'লে ভাল হ'ব অ হ'ব হ'ব দিয়ক মোৰ জাকৈ এখন আছে বাৰু জাকৈ জাকৈখন তাৰপৰা ওচৰৰ আমাৰ সেই খুৰীহঁতৰ ঘৰতে পল'এটা আছে সেইটোও লৈ ল'মনি বাৰু অ অ দুই অ অ অ অ অ হ'ব যাম যাম অ অ অ অ মানুহে ধৰি আছে চাগে ন' হ'ব হ'ব আবেলি অ আবেলিকৈ গুচি যাম দুয়োজনী তেনেহ'লে দেই অ অ অ অ ঠিক আছে হ'ব দিয়ক অ অ